কামৰূপ মহানগৰ জিলাৰ মূল প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশজনিত সমস্যাসমূহ যে ইয়াৰে ইজিলত ইজিলত প্রাকৃতিকভাৱে বহুত সম্পদশালী কিন্তু চৰকাৰে ইয়াৰ সংৰক্ষণ বা ইয়াৰ ভাল ব্যৱহাৰৰ ওপৰত বিশেষ এটা গুৰুত্ব প্ৰদান কৰা নাই আৰু ইয়াৰ পানী কামৰূপ মহানগৰ জিলাৰ পানীৰ প্ৰধান মূল উৎস হ'ল ইয়াৰ কাষেৰেই চুই গৈছে ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰৰ উপৰি কলঙো এখন আছেই যাৰ পৰা এই জিলাৰ পানীৰ পানীৰ প্ৰয়োজনতা পূৰণ হয় এই জিলাত দুখনকে অভয়াৰণ্য আছে এখন হ'ল পবিতৰা দুই নম্বৰ হ'ল আমচাং দুইখনেই প্ৰাকৃতিক সম্পদত বিৰলভাৱে চহকী খনিজ পদাৰ্থ এই জিলাত বিশেষ লেখত ল'বলগীয়া পৰিমাণত নাই প্ৰদূষণ হ'ল অসমৰ ভিতৰতেই এখন প্ৰদূষিত চহৰ হ'ল গুৱাহাটী যিখন কামৰূপ মহানগৰ জিলাতে অৱস্থিত আৰু ই হ'ল অসমৰ ৰাজধানী গতিকে ইয়াৰ প্ৰদূষণৰ মাত্ৰা বহুত বেছি তাৰোপৰি ইয়াৰ প্ৰদূষণৰ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান চৰকাৰে আমাৰ চৌপাশৰ স্বাস্থ্যবিধিসন্মত স্বাস্থ্যবিধিসন্মত কিছুমান ব্যৱস্থা অৱলম্বন কৰিছে যেনে আমাৰ ইয়াতে সৌৰশক্তিৰ দ্বাৰা পৰিচালিত বাহন বাহনৰ চলাচল আৰম্ভ কৰাইছে আৰু জিলা পৌৰসভাই নিয়মিত অঞ্চলটো চাফা নকৰে আৰু তাৰ ইয়াৰ জাবৰসমূহৰ ভাল এটা পুনৰাৱর্তন ব্যৱস্থা নকৰে যাৰ ফলত দীপৰবিল যি এখন পক্ষী উদ্যান তাৰ চৌপাশৰ তাৰ একদম কাষৰতে বৰা বৰাগাঁও যিখন এখন ডাম্পিং গ্ৰাউণ্ড এখন বৃহৎ সেয়া তাৰ পৰিণতি সেয়া দেখিবলৈ পোৱা যায়